অ কোৱাচোন অ কেতিয়ালৈকে যাবা মোৰ অলপ পা পইচা অসুবিধা হৈ আছে তথাপিতো থিৰাঙটো কৰাচোন তুমি

পৰহিলৈ অ হ'ব অ ল'ৰা ছোৱালী লৈ যাব লাগিব অ সিহঁতে যাওঁ যাওঁ কৈয়ে আছিলে ভালে হৈছে নহ'লে অ অ অ মানে অ অ অসুবিধা হয় অলপ দেচোন এফালে ওলাই যোৱা মানুহ হয় ল'ৰা ছোৱালী লৈ ল'ৰা ছোৱালীক উৰা পিন্ধা কৰিব লাগিব ধুৱাই পখলাই নিয়া লৈকে সিহঁতক হয়নে ঘৰৰ কাম কৰি অ ভালেই অ হৈ আছে যে ল'ৰা ছোৱালীকেইটাই কৈ আছে যে তেনেকৈ ফুৰিব যোৱা কথা ল'ৰাটোক বোলে কৈছিলে এদিন এই আমাক পাৰ্কত লৈ যাব বুলি ইফালে মানে অ অ অ ল'ৰা ছোৱালীখিনিকতো তেনেকুৱা খেলা ধূলা বস্তুৰহে প্ৰয়োজন অ হ'ব দিয়া নহ'লে অ হ'ব